মই বেংকৰ পৰা এতিয়ালৈকে ঋণ লোৱা নাই এই বিষয়ে মোৰ কোনো অভিজ্ঞতাও নাই কিন্তু এই প্ৰক্ৰিয়াটো আচলতে হোৱাটো বহুত মানুহ বহুত মানে বহুত মানুহ উপকৃত হৈছে কিন্তু ঋণ আমি ঋণৰ দ্বাৰাই যিমানখিনি কাম কৰিব পাৰোঁ কিন্তু মান্থলি কিবা মাহেকীয়া কিবা এটা দৰমহা পালেও তাক জমা কৰি কৰি এটা কাম কৰালৈকে বহুত দিন বা বহুত সময়ৰ প্ৰয়োজন হৈ যায় কিন্তু যদি যিহেতু ঋণৰ ব্য়ৱস্থাটো কৰিছে তেতিয়া ঋণৰ দ্বাৰাই কামটো ঋণ লৈ ঘৰ বনোৱা হওক বা গাড়ী লোৱা হওক আগতে লৈ সেই গাড়ীখনৰ দ্বাৰাই ইনকামো কৰিব পাৰি উপাৰ্জনো কৰিব পাৰি সেই গাড়ীখনৰ দ্বাৰাই যি উপাৰ্জন হয় সেই উপাৰ্জনৰ দ্বাৰা নিজে চলিব পৰা গ'ল আৰু ঋণ পৰিশোধো কৰিব পৰা যায় সেইবাবে এই প্ৰক্ৰিয়াটো হোৱাৰ পৰা ক্ষেত্ৰত বহুত মানুহ উপকৃত হৈছে কিছুমান স্ব নিৰ্ভৰশীলো হৈ পৰিছে বেংকৰ পৰা ঋণ ল'লে ঋণ লৈ হাঁহ কুকুৰাৰ ফাৰ্ম খুলিলে সেই ফাৰ্মৰ পৰা যি উপাৰ্জন হ'ল তেওঁলোকে নিজে পেট প্ৰবৰ্তনো কৰি থাকিল আৰু ঋণ পৰিশোধ তাৰ পৰা কিঞ্চিত ধন উলিয়াই ঋণ পৰিশোধো কৰি থাকিল কোনোবাই ব্য়ৱসায় বাণিজ্য় দিছে ঋণ লৈ ব্য়ৱসায় আৰম্ভ কৰিল সেই ব্য়ৱসায়ৰ পৰা হোৱা উপাৰ্জন বা লাভৰ এক তৃতীয়াংশ উলিয়াই হ'লেও ঋণ পৰিশোধ কৰিল আৰু নিজেও ঘৰ চলাই থাকিল এই ব্য়ৱস্থাটো হোৱাৰ ফলত বহুত মানুহ উপকৃত হৈছে আৰু এই ব্য়ৱস্থাটো আৰু উন্নত হোৱাটো যাতে সহজতে ঋণ লোৱাৰ ক্ষেত্ৰত বহুতো নীতি নিয়ম পালন কৰিব লগা হয় যাতে সহজতে ঋণটো ল'ব পৰা যায় তাৰ বাবে সুবিধা অতি সোনকালে কৰিব পাৰি তাৰ সুচল ব্য়ৱস্থা হ'লে যথেষ্ট ভাল হয়